হেল্ল'

অঁ ঘৰতে আছোঁ এই এনে আছোঁ আই অঁ অঁ যাম যাম কি বাৰে যাবি অঁ অঁ ওলাবা এনে অঁ অঁ অঁ অঁ যাম যাম আমাৰো কাপোৰ কানি ঢেৰ কিনিবলে আছে ল'ৰা ছোৱালীবোৰৰ তাৰপিছত অঁ নাজিৰাকে যাম অঁ অঁ আৰু এইবাৰ ঢেঁকী চেকি নাই নহয় চিৰা সান্দহ অঁ অঁ চব লৈ আহিম আ অঁ গুড় চেনী কি আছে কিনিবলৈ যাম অঁ

অঁ অঁ অঁ মোৰো আনিব লাগিব পেৰা আনিব লাগিব স্কাৰ্ফ এখন তাৰপাছত এই বেড ক'ভাৰ লাগে তাৰ পিছত আকৌ অঁ দৰকাৰ আৰু হেৰি অ' এইবোৰ পিন্ধিবলৈও মেখেলা চাদৰ দৰকাৰ হৈ আছে অঁ অঁ অঁ দিগদাৰ অঁ এইবোৰ কাম বনবোৰ তেতিয়া আকৌ বিহুৰ ওচৰত এইবোৰ কাম কৰিব পৰা হ'ব আৰু এতিয়া এইবোৰ আনি ল'লে মানে অঁ অঁ অঁ হ'ব নে অঁ অঁ আনিম ক'ৰ পৰা অঁ আৰু আজিকালি বোলে হেৰি তিলপিঠাও বোলে পুৰা পায় পায় তাত কিনিবলে পায় অঁ অঁ অঁ অঁ অঁ আকৌ এদিন পিছত যাম আৰু এইবোৰ শাক পাচলি বজাৰ কৰিবলৈ অঁ হ'ব এতিয়া হেৰি কাপোৰ কানিখিনি আকৌ মেখেলা চাদৰ আনিলে মানে আকৌ এতিয়া চিলাবলৈও দিব লাগিবও নহয়

ইস্কুল খুলিব এতিয়া

অঁ আৰু দামো বেছি লয় তেতিয়া কাপোৰ কানিবোৰ দাম অঁ কাপোৰ কানিবোৰ অলপমান ভাল বুলি কৈছে আকৌ তাত অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ইস্কুল বন্ধ অঁ অঁ অঁ অঁ দিন চুটি বেটেৰীতে যামগে অঁ এনে ঘৰত নামি বুলি পাৰিম আ অঁ অঁ এই আমি দুজনীয়ে যাম আকৌ অঁ অঁ অঁ অঁ দীঘল দীঘল আহে কাটি আকৌ তলডোখৰ চিলাব লাগিব নহয় অঁ অঁ

অঁ অঁ বিহু বিহু লাগে ন অঁ ক'ত হ'ব অঁ অঁ অঁ এই হ'ব পইচা লাগিব আৰু

সেয়া অঁ অঁ চব লৈকে লাগিব অঁ অঁ আনিব লাগিব অঁ নানিলে আকৌ মনটোকে বেয়া লাগিব নহয় ঘৰত কোনোবা এটাই নল'লে মানে অঁ হেৰি অঁ ন এই ভাত নাই খোৱা বনোৱাই নাই দে অঁ সোনকালে বনাই মেলি আৰু আজৰি হ'ম আৰু অঁ দহটামান বজাতে যাম অঁ অঁ অঁ অঁ অঁ অঁ অঁ থৈ যাব লাগিব আৰু ল'ৰা অঁ অঁ অঁ অঁ

অঁ অঁ এই সোনকালে গ'লেহে আকৌ সোনকালে আহিব পাৰিম এতিয়া অঁ অঁ অঁ

নাজিৰাতে কৰিম আ অঁ অঁ অঁ তাৰ পৰা আকৌ অঁ অঁ তাকে পইচা খৰকে লাগিব সেই হ'ব অঁ নহ'ব অঁ অঁ অঁ অঁ তেতিয়াহে মনটো থাকি আহিব অঁ অঁ অঁ অঁ বেয়া এই অকলে অকলে যাম আমি দুইজনীয়ে অঁ দেৰি হয় অঁ ইজনী লৈ ৰ'ব লাগিব সিজনীলৈও ৰ'ব লাগিব দেৰি হ'ব অঁ অঁ অঁ হেৰি অঁ অঁ জলপানৰ বস্তুখিনি অঁ আজিকালি সেই কোমল চাউলো পায় বোলে অঁ অঁ অঁ অঁ অঁ চিনি নেপায় অঁ সময় নাই আকৌ হেৰি নহয় ঢেঁকিও নাই ক'তো

অঁ অঁ অঁ অঁ মহৰ গাখীৰ অঁ অঁ অঁ এই দিন হৈ গ'লে মানে বেয়া হয়

হেৰি অঁ মাঘৰ বিহুত আলহিও ঢেৰ হয় নহয়

মাটি মাহ লাগিব অঁ

আলু কচু

অঁ অঁ অঁ অঁ

ভাল ঢেঁকী পাওঁ অঁ অঁ তেতিয়া কাইলৈ

তালৈকে ল'ব তিনিশতকে বেছিয়ে ল'ব নেকি অঁ অঁ অঁ অঁ অঁ পাবলৈ দিগদাৰ আৰু আমাৰ এইডোখৰত নোসোমায় নহয় বেটেৰী

আমাৰ যে হেৰি পায় গাৰু কভাৰো কেইটামান আনিব লাগিব দে অঁ অঁ ভাল হ'ব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক খোৱা বোৱা সোনকাল হ'লে মানে সোনকাল হ'ব আৰু যাবলৈ অঁ অঁ অঁ অঁ ছোৱালীজনী জুচ চুচ লৈ গ'লে হ'ব ফ্ৰক আনিম

সেই আকৌ অঁ অঁ অঁ দহটামান বজাত অঁ অঁ অঁ হ'ব